আমাৰ বাৰীত

বন দৰব কেইটাৰ নাম মই উল্লেখ কৰি দিওঁ আমাৰ বাৰীত আছে ভেদাইলতা মানিমুনি দোৰোণ বন দুপৰটেঙা আৰু এই দৰব বন দৰবকেইটা খোৱাৰ কেনেধৰণে খাব লাগে মই কৈ যাওঁ মানিমুনি ভেদাইলতাটো পেটৰ পেট পৰিষ্কাৰ কৰে পেটৰ বেমাৰতে খায় আৰু দুপৰটেঙাটো খাই গোলব্লাডাৰ এপেণ্ডিছত আৰু ইউৰিকেচিটৰ কাৰণে এটা কওঁ কল পচলা তা আমাৰ যিসমূহ এতিয়া পথাৰত ধান খেতি হয় তাৰ মাজতে লেহেতি শাক বুলি কোৱা হয় লেহেতি শাকটো পেটৰ কাৰণে খুব জৰুৰী নৰসিংহ নৰসিংহটো গা বিষৰ কাৰণে আৰু পেটৰ কাৰণে নৰসিংহ খাব লাগে মানিমুনি ভেদাইলতাই পেট ভাল কৰে